হেল্ল' এইটো ধেমাজি আৰ্বি চিনেমা হলৰ টিকেট কাউণ্টাৰ হয়নে মই বৰপাক জীয়ামৰীয়া গাঁৱৰ পৰা কৈছিলোঁ শ্ৰী মণি কোঁচ আমি যোৱাকালি যে দুটা টিকেট লৈছিলোঁ টিকেট দুটা যে বুকিং কৰিবলৈ দিছিলোঁ এতিয়া আমি মানে আজি চিনেমা চাবলৈ নাযাওঁ আমাৰ লগৰগৰাকীয়ে মাক দেউতাকৰ লগত বৃদ্ধাশ্ৰমলৈ যাব সেয়েহে ময়ো লগত যাব লাগিব গতিকে আপুনি টিকেট দুটা বাতিল কৰি দিব কমেডি চিনেমা চাবৰ কাৰণে লৈছিলোঁ